হেল্ল' মোৰ মাতটো শুনিছেনে দ্য কিটচেনত লাগিছেনে এইটো অ' অ' অ' অ' মানে মই অৰ্ডাৰ এটা দিবলৈ ফোন কৰিছিলো অ' আপোনালোকৰ তাত পিজ্জা হ'বনে অ' পিজ্জা তিনিটা মান দি দিবচোন অ' নাই তিনিটাই দিব তিনিটাই দিব অ' অ' চীজ দিব হা' চীজ পিজ্জা তিনিটা দিব অ' অ' অ' ঘৰলৈ আহি দি যাব লাগিব য়েছ য়েছ অ' ঠিক আছে আমি নাযাওঁ আপোনালোকেই দিব লাগিব অ' শুনকচোন আপোনালোকৰ হেৰি আছে নেকি বাৰু এনেকৈ ড্ৰিংক কিবা অ' কি কি আছে বাৰু অ' অ' আচ্ছা আচ্ছা তেতিয়া হ'লে শুনক আকৌ আমাক ক'ক চাৰিটা দিব অ' আৰু মেংগ' শ্বে'ক আছে চাগে ন' অ' তেনেকুৱা দি দিবচোন ছয়টামান দি দিব অ' ছয়টা মেংগ' শ্বে'ক আৰু এইপিনে মই চাৰিটা ক'ক কৈছো দেই আৰু তিনিটা পিজ্জা অ' কিমান টাইম লাগে আপোনালোকৰ অ' বেছিও টাইম নলগাব কিয় মানে কি আমাৰ আহিছে মানুহ দেই সেইটো কাৰণে অৰ্ডাৰ দিলো তালে যিহেতু নিব নোৱাৰো সেই কাৰণে বোলো ইয়াতে অৰ্ডাৰটো ঘৰৰ পাই দিওঁ সেইকাৰণে মানে আচলতে ফোন কৰিছিলো অ' খানাটো খাই ভাল লাগে ন' তাৰ সেইটো কাৰণে আৰু কি কি আছে বাৰু পিজ্জাটো আচলতে তাৰ পৰা খোৱা নাই আমি ওৱান বাইটৰ পৰা আগতে খাইছো দ্য কিটচেনৰ পিজ্জা এতিয়া কেনেকুৱা হ'ব গ'মো পোৱা নাই নহয় কওকচোন কেনেকুৱা হ'ব পাৰে

অ' চীজ দিব কিন্তু দেই সেইটো দিলেহে ভাল লাগে এটা নহ'লে পনীৰ দিওঁ দি দিবচোন পনীৰ পিজ্জা এটা আৰু যদি মেংগ' শ্বে'কটো যদি আপোনালোকে টেষ্টিকৈ বনাই আজি ছয়টাহে দিছো এইকেইদিনত আকৌ মানে আমি অৰ্ডাৰ দিমেই আমাৰ মানে এটা অ'কেইজন আছে তেতিয়া আমি মেংগ' শ্বে'ক যে বহুত দিম সেইকাৰণে মেংগ' শ্বে'কটো স্পিচেয়েলি ধুনীয়াকৈ বনাই দিব দেই অ' সেইটো মই ছয়টা দিছিলো অ' আৰু চাৰিটা ক'ক দিবলৈ কৈছিলো অ' মুঠতে দিব আৰু অ' ধুনীয়াকৈ দিব আৰু শুনক অ' কিমান হ'ব কি কথা ভালকৈ কওকচোন অ' কিমান হ'ব আপোনাৰ মাতটো ভালকৈ অহা নাই অ' হেল্ল' অ' ঠিক আছে কওকচোন অ' অ' ঠিক আছে মই পে'মেণ্টটো আপোনাক জিপে' কৰি দি দিলে হ'বটো

মোৰ ঘৰলৈ অৰ্ডাৰটো আহি লওক অ' তাৰপাছত নহ'লে মই আপোনালোকক লগত লগতে পে'মেণ্টটো কৰি দিম জিপে'ত এইটো নম্বৰতে দিম নে আপোনালোকৰ কিবা স্কেন আছে যদি স্কেনাৰখন নহ'লে সেই যিজন আহিব তেওঁৰ হাতেতে দি পঠিয়াব মই লগত লগত পে'মেণ্ট কৰি দিম অ' পে'মেণ্ট কৰিয়ে দিম আৰু হয়তো তেওঁ আহোতে দিম নহয়তো আপোনালোকৰ এইটো নম্বৰত আছে যদি তেনেকেওঁ দি দিম কিন্তু আহি লওক আৰু যদি ভাল লাগে এনেও ফিডবেকটো ভালেই পাব কিন্তু ড্ৰিংকটো ম'ষ্ট ইম্পৰটেণ্ট আমি ড্ৰিংক কাৰণেই মানে জুইচটোৱে খাব বিচাৰিছিলো আচলতে কিন্তু পিজ্জাটো ওৱান বাইটৰ পৰা আনিলো হয় কিন্তু আপোনালোকৰ পৰাই মানে লৈছো যিহেতু পিজ্জাটো তাত খোৱা নাই আগৰ পৰাই কিন্তু ক'কটো খাওৱেই কিন্তু আছে নাই বুলি সুধিলো মানে বতৰটো ধৰক বৰ বেছিও এতিয়া গৰমো অহা নাই ন' সেইটো কাৰণে আচলতে অ' অ' ঠিক আছে দিয়ক ঠিক আছে অ' জল্ডি দিব দেই অলপ